এক লাখ আঠ হেজাৰ দুশ বিশ ছয় লাখ দহ হেজাৰ পাঁচ লাখ বিশ হেজাৰ আঠ লাখ আঠাইছ হাজাৰ পাঁচ লাখ তিনি হাজাৰ ছয় লাখ দুশ বিশ